সাঁতুৰিবলৈ যাবলৈ যাব পৰা কিছুমান ঠাই হ'ল চুইমিং পুল বিভিন্ন ধৰণৰ বিল পুখুৰী নদী এই এইবোৰ পুলৰ বাহিৰে সাঁতুৰিবলৈ যাবলৈ আৰু বিভিন্ন বিভিন্ন প্ৰাকৃতিক আছে প্ৰাকৃতিক কে বস্তু আছে যেনে বিল হ্রদ হ্ৰদ পুখুৰী নদী আদি এই পুখুৰী নদীবোৰত সাঁতুৰিবলৈ সাঁতুৰিবলৈ ভাল আৰু সাঁতুৰিবলৈ জানিবলৈ বিশেষকৈ পানীত ননমাকৈ নহয় সাঁতুৰিবলৈ সাঁতোৰাটো শৰীৰৰ বাবে ভাল সাঁতুৰিব লাগে মানুহে আৰু সাঁতুৰিবলৈ জানিলে মানুহৰ শৰীৰো ঠিক থাকে সাঁতোৰাটো চুইমিং চুইমিংটো অতি ভাল এক্সাৰ্চাইজ বুলি ক'ব পাৰি সাঁতুৰিবলৈ পুখুৰী বিল হ্ৰদ আদি থাকে য'তে ত'তে আমি সাঁতুৰিব যাব পাৰোঁ আৰু বিভিন্ন ধৰণৰ পুখুৰী নদীত নদীত সাঁতুৰিব বিশেষকৈ ভাল কিয়নো নদীত সোঁত সোঁত গৈ থাকে আৰু সোঁতত মানুহ অলপ উপঙী দিলেই হয় সাঁতোৰাটো মানুহৰ বাবে এক ভাল এক্সাৰ্চাইজো হয় সাঁতুৰি থাকিলে মানুহৰ স্বাস্থ্যও ভালে থাকে সাঁতুৰি মানুহে মানুহে সাঁতোৰাটো প্ৰাধান্য দিব লাগে আৰু আৰু যিহেতু যিহেতু সাঁতোৰা জনাতো মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে আজিৰ যুগত সাঁতোৰাটো বিভিন্ন জেগাত প্ৰাকৃতিক দুৰ্যোগত বান যেনে প্ৰাকৃতিক দুৰ্যোগ বানপানী সেইবোৰতো সাঁতোৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

সেইবাবে সাঁতুৰিব মানুহে মানুহে সাঁতুৰিব জানিব লাগে মানুহে সাঁতুৰিব জানিলে মানুহৰ পানীত পৰি কেতিয়াও মৃত্যু হ'ব নোৱাৰে